অঁ অঁ হয় মই অঁ হয় অঁ ব অঁ

অঁ ঠিক আছে বাৰু তেতিয়াহ'লে মই কৈছোঁ হেৰি এই বন্ধন গোটে এনেকুৱা ধৰণৰ চিষ্টেম আছে আপুনি মাহেকীয়াও ল'ব পাৰিব তাৰপৰা ল'ব পাৰিব সাপ্তাহিকো ল'ব পাৰিব তাৰপৰা মাহেকীয়াটো অলপ সাপ্তাহিকত যেতিয়া লৈ থাকিব পঞ্চাছ হাজাৰৰ পৰা দছ হোজাৰ বিছ হেজাৰৰ পৰা পঞ্চাছ হাজাৰলৈকে আজিকালি ল'ব পাৰে মানুহৰ অঁ মানে দিব পৰা সামৰ্থক লৈ অঁ কিস্তিবিলাক ঘূৰাই হাজাৰ হাজাৰত এতিয়া কেনেধৰণে পৰিব তাৰ হেৰিটো উলিয়াব লাগিব এতিয়া সেইটো অকণমান দীঘলীয়াই অঁ এতিয়া মানে আমাৰ এনেধৰণে আমি এতিয়া ঘূৰাই থাকোঁ আৰু এতিয়া পঞ্চাছ এতিয়া যেনিবা আমাৰ ডেৰ লাখ ল'লোঁ অঁ ডেৰ লাখত মই সাত হেজাৰ সাত হেজাৰ সাতশ মানকৈ ৰিটাৰ্ণ তেওঁলোকক মাহেকত দি থাকোঁ এই অঁ সাত হাজাৰ সাতশ মানকৈ আমি মই দিওঁ তেতিয়াহ'লে বাকী তাৰ পয্য়ায় বাই আৰু বোলে বিছ হেজাৰ ল'লে তাত পৰিমাণটো কম হ'ব যেনেকৈ পঞ্চাছ হেজাৰ ল'লে তাৰ পৰিমাণটো কম হ'ব চাই তাৰ হয় লোৱাৰ ওপৰত কথা লোৱাৰ ও অঁ অঁ ঠিকে অঁ তেনেধৰণে অঁ

প্ৰথমতে সোমাই ল'ব লাগিব আপুনি কম পৰিমাণে দিব লাগিব প্ৰথম পৰ্য্য়ায়ত তাৰপিছত লাহে লাহে আপোনাৰ যদি মানে হেৰিটো ভাল পায় ব্যৱসায়টো ভাল পায় তেতিয়া তোমাক পৰ্য্য়ায় পৰ্য্য়ায় বঢ়াই নি থাকিব এক লাখত অঁ ডেৰ লাখ দিব যেনিবা লোৱাৰ পিছত তোমাক দুই লাখ দিব তেনেধৰণে আগুৱাই গৈ থাকিব

অঁ অঁ ঠিক

অঁ অঁ কথা পাতিব আপুনি তেতিয়া সহায় হ'ব আৰু সপ্তাহিকত প্ৰথম আপুনি আৰম্ভণিতে জইন কৰিব লাগিব তাৰ পাছতহে আপুনি সাপ্তাহিকৰ পৰা মাহেকীয়ালৈ বাইদেউ আহিব বা ছাৰ আহিব তেওঁলোকে পৰ্য্য়ায়টো দেখুৱাই দিব আপুনি ইমানৰ পৰা ইমান এমাউণ্ট ল'ব পাৰিব বুলি কোৱাৰ পাছত ছাৰ বা বাইদেউ আহিব অহাৰ পিছত কথা এতিয়া লাগিব লাগিব পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড এনেধৰণে সেইকেইটা ডকুমেণ্টছ লাগিব তাৰ অঁ গোটৰ আপুনি প্ৰথম সদস্যা হোৱাৰ পিছত আপুনি কম পৰিমাণেই ল'ব পাৰিব হেৰি পইচাটো পঞ্চাছ হাজাৰ তাৰপাছত মাহেকীয়া হ'লেহে আপুনি অফিচৰ লগত যোগাযোগ কৰিয়ে ঘৰৰ পৰাই পইচাটো আপুনি আজিকালি মোবাইলৰ যোগেদিও মানে পইচা পঠাব পৰা সুবিধা আছে সাপ্তাহিকত এতিয়া ঘৰৰ পৰা নিবলৈ আহে বাইদেউহঁতে এতিয়া মাহেকীয়া চিষ্টেম হ'ব আপোনাৰ পৰা আহিব অফিচৰ পৰা চাব নিবলৈ আহিব

সেইটো চিষ্টেম মাহেকীয়াতহে পাব আপুনি কিন্তু সাপ্তাহিকত নাপায় সাপ্তাহিকত আপুনি নিজে গোটলৈ যাব লাগিব নহ'লে ওচৰৰ কাষৰ সদস্যাক দিব পাৰিব কাষৰ সদস্যা হাতত আপুনি বুকখন দি পঠিয়ালে এই ৰেজিষ্টাৰ কৰিব বাইদেৱে আকৌ পইচা পাতি লৈ দি পঠাব সেইখিনি সুবিধা সুবিধা আছে আছে অঁ হয় হয় আমাৰ সে হেৰিয়াত আছে এই এই লখিমী আলি লখিমী আলি এই তিনিআলিটো সোঁ ছাইডে ঘুৰি দিলে আমাৰ ইয়াতে আছে বাৰু সিমান অসুবিধা নহয় আপোনাৰ সুবিধাই হ'ব নাজিৰালৈ প্ৰায় গৈ থকা হয় নহয় অঁ তাকে আজি বহুত মানুহ সোমাইছে ব্যৱসায় বাণিজ্যত টকা খৰচ কৰিছে আৰু তেনেধৰণে উপকৃতও হৈছে লাভালাভ আছে তাত ল'ব জানিলে অঁ অঁ অঁ অঁ হয় হয় সুবিধা হ'ব যদি আপুনি সোমাই লয় আজিকালি প্ৰায় মানুহবিলাক আৰু বন্ধন গোটতে ব্যস্ত হৈ থাকে ঠিক আছে লগ কৰিবা

লগ কৰিবা তেতিয়া যোগাযোগটো মই স্থানডোখৰ ক ক'লোৱে সাপ্তাহিকত জইন কৰি ছাৰ বাইদেউৰ লগত কথা পাতি ল'ব পাৰিব অসুবিধা নাই অঁ তাকে আকৌ ভাল ধৰণে পৰিচালনা কৰিলে আপোনাক পৰ্য্য়ায় বাই পৰ্য্য়ায় বহাই নিয়ে থাকিব তেওঁলোকৰ সুবিধা অনুযায়ী অঁ থাকে থাকে আৰু ৰেকৰ্ড ভা ভাল হ'ব লাগিব অঁ বন্ধন আহি ছাৰহঁতে চাবহি আপোনাৰ ঘৰ দুৱাৰ চাব ছাৰ আহিব বাইদেউ আহিব সকলো আহি মেলি চাব চোৱা মেলাৰ পিছত আৰু আপোনাৰ মেনেজাৰ ছাৰ আহি যেতিয়া ঘৰ চাব আৰু তেতিয়া আপুনি পইচা পাবই আৰু সেইদিনাখন অফিচলৈ মাতিব ঘৰ চাবলৈ আহিব অঁ আপোনাৰ যেতিয়া ঠিকনা ল'ব কাগজপত্ৰ যেতিয়া জমা ল দিব দিয়াৰ পিছত ঘৰটো চাবলৈ আহিব ঘৰ চাবলৈ আহিলে মানে আৰু তাৰপৰা জানিব যে আজিৰ পৰা তেতিয়াহ'লে মই নোলোৱাৰ আগতে বন্ধন বাইদেউহঁতৰ লগত এই গোটৰ সাপ্তাহিক গোটৰ সদস্যাসকলৰ লগত যোগাযোগ কৰি তাত যাব লাগিব দুদিনমান তাৰ পাছতহে আপোনাৰ ছাৰহঁত আহিব বাইদেৱে কাগজপত্ৰ জমা দিয়াৰ পিছত ছাৰ আহিব তাৰপৰা মেনেজাৰ ছাৰ আহিব এনেধৰণে চাই মেলি আপোনাক পইচাটো দিব সুবিধাখিনি ভালেই এতিয়া অঁ ঠিক আছে তেতিয়াহ'লে